নমস্কাৰ মোৰ নাম পৰিণীতা ভূঞা মই বিশ্বনাথ চাৰিআলিতে থাকোঁ আজি ছয় সাত মাহ মান আগত বিশ্বনাথ চাৰিআলিত নতুনকে মোৱাইলৰ দোকান এখন খুলিছিলে মোৱাইল ষ্টৰ নামে দোকানখন মানে বহুত ৰমক জমক কৰি থোৱা আছিলে মই ভাবিছিলোঁ তাৰ কোৱালিটীবিলাকো ভাল হাইছেকেণ্ডেৰী পাছ কৰাৰ পাছতে দেউতাক উৎপাত লগাই মই মোবাইল এটা আনিলোঁ যিটো ফূৰ্তিত যিটো মানে ফলাফল পাম বুলি মই মোৱাইলটো তাৰ পৰা আনিছিলোঁ মোৰ পৰা বিছ হাজাৰমান লৈছিলে চাগে মোৰ ইমান মনত নাই কিন্তু মই সিমানতো ফলফল নাপালোঁ মবাইলটো এমাহ নহওতেই বেটেৰী ফুলি গ'ল চাৰ্জ আপোনাৰ দিনটোত প্ৰথমতে হানড্ৰেড পাৰ্ছেণ্ট চাৰ্জ কৰাৰ পিছতো আকৌ দুই তিনিবাৰ চাৰ্জ কৰিব লাগে বেটেৰীটো ইমান হেৰি নহয়েই লগতে কেবলডাল ছিঙা চাৰ্জৰ দুই তিনডাল কেবল ছেঞ্জ কৰিলোঁ মই কেমেৰা কোৱালিটী ভাল নহয় বিছ কপিমান ফটো উঠিলে তাৰ ভিতৰত একপি ফটো ভাল হয় আৰু বাকী ধোৱা কোৱা হয় ফাটি যায় লগৰবিলাকৰ ওচৰত ফটো উঠিবলৈকে লাজ লাগে মোৰ মবাইলটো উলিয়াই মবাইলটো মানে আপোনাৰ ডিছপ্লেখনো ভাল নহয় এমাহতে আঁচ এডাল হেৰি হৈ গ'ল ঘৰৰ ওচৰত নেটৱৰ্কৰ খোঁটা থাকিও নেটৱৰ্কটো টানিব পৰা নাই মোবাইলে একো এপ ডাউনলোড কৰিব নোৱাৰি কিবা এপ ডাউনলোড কৰিব গ'লে স্পেচ ফুল দুকপি ফটো উঠিলেই স্পেচ ফুল মোবাইলটো যিমান আশা কৰিছিলোঁ সিমানতো নাপালোঁ অলপোৱেই তেনেকুৱা নহয় ওৱান পাৰ্চেণ্টো মই মানে নাপালোঁ আৰু